হাইক কৰিবলৈ মোৰ প্ৰিয় প্ৰকাৰৰ ভূখণ্ড হৈছে অৰণ্য লগতে পৰ্বত কাৰণ পৰ্বতত আবেলিৰ সময়ত যি মনোৰম দৃশ্য দেখিবলৈ পোৱা যায় লগতে অৰণ্যত বহু ধৰণৰ জীৱ জন্তু লগতে নদী যদি বৈ যায় মাজেৰে সেই নদীত থকা মাছ আদিবোৰ বহু ধৰণৰ নানা ধৰণৰ গছ গছনি ফুল ফল আদিবোৰ দেখিবলৈ পোৱা যায় এই সকলোবোৰ মনোৰম লগতে গধূলিৰ সূৰ্য অস্ত সূৰ্যাস্তৰ দেখিবলৈ চবতচে ভাল ঠাই হৈছে পৰ্বতৰ ওপৰৰপৰা কাৰণ আকাশ নীলা আকাশখন যেতিয়া সূৰ্যৰদ্বাৰা সূৰ্য ডুবিবলৈ হয় হালধীয়া হৈ পৰে ৰঙা হৈ পৰে সেই সময়ত চৰাইবোৰ নিজৰ নিজৰ ঘৰলৈ গুচি যায় সেই দৃশ্য চাবৰ বাবে মন উতলি উতলি ফুৰে সেইবাবে মই হাইকিং কৰি বৰ ভাল পাওঁ